আমাৰ ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ উৎসৱসমূহ হৈছে যেনে দূৰ্গা পূজা য'ত আমি মা দূৰ্গাক পূজাভাগ দিওঁ লগতে আমি উদযাপনো আৰু পৰিয়ালৰ সৈতে দিনসমূহ অতিবাহিত কৰোঁ ই প্ৰায় অক্টোবৰ মাহত উদযাপন কৰা হয় লগতে আনটো উৎসৱ হৈছে দিপাৱলী য'ত আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে দুই বা তিনিদিন ঘৰত নিজৰ দিয়া চলায় দিয়া জ্বলায় যাৰ ফলত সমগ্ৰ দেশতো উজ্বলি উঠে পোহৰৰ দ্বাৰা লগতে আমাৰ আনটো গুৰুত্বপূৰ্ণ উৎসৱ হৈছে বিহু বা বৈচাহু বা লহৰী এই গোটেইখিনি একেসময়তে গোটেই ভাৰতবৰ্ষতে উদযাপন কৰা হয় বৈসাগ মাহৰ বহাগ মাহৰ এক তাৰিখে ইয়াক উদযাপন কৰা হয় ইয়াক দেশ ৰাজ্য ভেদে ইয়াৰ নামবোৰ বেলেগ বেলেগ কিন্তু পৰম্পৰাসমূহ প্ৰায় একে ধৰণৰ ই আমাৰ ভাৰতবৰ্ষক সন্মিলিত কৰাত সহায় কৰে আৰু আমি দূৰ্গা পূজাত প্ৰায় চাৰি পাঁচদিন ধৰি পেলাই আমি গোটেই ভাৰতবৰ্ষতে উদযাপন কৰোঁ আমাৰ বিশেষকৈ অসমত ইয়াক দশমীৰ দিনা ৰাৱন বধ কৰা হয় আৰু আমি ইয়াক চাৰিদিন উদযাপন কৰোঁ সপ্তমী অষ্টমী নৱমী আৰু দশমী দশমীৰ দিনটো অন্তিম দিন য'ত আমি দেৱী মা দূৰ্গাক বিসৰ্জন দিওঁ আৰু এই গোটেই প্ৰক্ৰিয়াত চাৰিদিন সম্পন্ন হয় তাৰ পিছতে আমি এটা নেপালী সম্প্ৰদায়ে অসমত নিজৰ চাউলৰ ফোট লগোৱা দেখা যায়